আছলতে পুৰণি দিনত এই যিটো ঋতুস্ৰাৱ হয় মহিলাসকলৰ সেইটো মানে কিছু এটা বেলেগ এটা দৃষ্টিৰে চাইছিলে মানে বেলেগ এটা মানে দৃষ্টিকোণৰ পৰা ধৰিলওক নিগেটিভ ৱেত মানে চাইছিলে যে এইটো হয় মহিলাসকলৰ এনেকে হ'লে তেওঁলোকক চুকত ৰাখিব লাগে বিচনাত শুব দিব নালাগে তলত খেৰ পাৰি শুব দিয়ে একো চুব নিদিয়ে অস্পৃশ্য বুলি কৈছিলে মানে একো চুব নোৱাৰিলে চুলে সেইটো মানে চুৱা হৈ যায় বুলি কয় মানে তেনেকুৱাধৰণৰ মানে মহিলাসকলে খুব বেছি নিয়ম মানি চলিব লাগিছিল আৰু কিছু কিছু ক্ষেত্ৰত এইটো এতিয়াও আছে সম্পূৰ্ণ মোচ খাই যোৱা বা সম্পূৰ্ণ সমাজৰ পৰা নাইকীয়া হৈ যোৱা বুলি মই নকওঁ যিহেতু এইবোৰ বস্তু বহুত পুৰণি কালৰ পৰা চলি আহিছে ককা দেউতাৰ দিনৰ পৰা গতিকে এইটো থাকিবই কিন্তু কিমানখিনি পাৰো এতিয়া বৰ্তমান সেই বস্তুটোৰ ওপৰত সজাগতা আনিবলৈ বা মানুহৰ সেই বিষয়ে মানে জ্ঞান সোমোৱাই দিবলৈ চেষ্টা কৰিছোঁ যিহেতু এই ধৰিলওক চেনিটেৰি পেড এইবিলাকৰ ওপৰত মানুহৰ জ্ঞান কিয় ল'ব লাগে নল'লে হয়তো আমাৰ গুপ্তাংগত কি ধৰণৰ মানে ইনফেক্সন কি ধৰণৰ বেমাৰ ৰৈগে দেখা দিব পাৰে আমাৰ বাবে কিমান বেছি প্ৰয়োজনীয় সেইটো বস্তু ল'ব লাগে অকল এখন লেতেৰা ফটাকানি ল'লেই যে আমি কিমান মানে অসুবিধা পোৱাৰ লগতে আমাৰ সেই গুপ্তাংগত ইনফেক্সন হ'ব কিবা হ'ব সেইটো বস্তুৰ বিষয়ে জ্ঞান দিব লাগে যদিও কিছু ক্ষেত্ৰত আমি এনেকুৱা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হওঁ যে মানুহবিলাকে কয় এই তোমালোকে কি জ্ঞান দিছা এইটো আমাৰ কাৰণে প্ৰয়োজনীয় নহয় কিন্তু পিছত তেওঁলোকে আমাৰ ওচৰত আহি কয় যে হয় এই জ্ঞানে আমাক বহুত বেছিউ উপকৃত কৰিছে তেনেকুৱা কথা আৰু নিজেও নিজক মানে আছলতে মূলত বিষয়টো হৈছে যে আমি সেইখিনি সময়ত আমাৰ শৰীৰটো এটা বেলেগ ৰূপ লয় ভিতৰৰ পৰা আমাৰ যিটো আমাৰ পেটৰ ভিতৰৰ আমাৰ অংগসমূহে কিছু ধৰণে মানে দুৰ্বল হৈ থাকে আমাৰ নাৰ্ভসমূহ কিছু ধৰণে দুৰ্বল হৈ থাকে যিহেতু আমি আমাৰ মানে মহিলাসকলৰ পেটত এটা সন্তান প্ৰসৱ কৰা ক্ষমতা সৃষ্টি হয় আৰু সেইটো সেইখন ভাঙি যোৱাৰ পিছতহে আমাৰ ঋতুস্ৰাৱ হয় গতিকে সেই ক্ষেত্ৰত আমি কিছু চাফ চিকুণতা বজাই ৰাখি নিজৰ শৰীৰৰ ওপৰত যত্ন দিব লাগে খোৱা লোৱা ভালকে কৰিব লাগে আৰু বেছি মানে নিজক শৰীৰটোক কষ্ট দিব নালাগে কথা সিমানখিনিয়েই গতিকে আমি সেইখিনি মানুহৰ মাজত সজাগতা বা সমাজত সজাগতা সৃষ্টি কৰিবলৈ মানে প্ৰয়াস কৰোঁ বা নিজেও সেই বিষয়ে নিজক জ্ঞান দিওঁ যে হয় এইটো বস্তু আমি কোনোধৰণৰ মানে অস্পৃশ্য নহয় এইটো বস্তু সম্পূৰ্ণৰূপে মানে নেচাৰেল বা সেইটো বস্তু আমাৰ মানুহৰ বিশেষকে মহিলাসকলৰ এক বিশেষ ধৰণৰ ক্ষমতা যে অকল মহিলাসকলেই সেই ধৰণৰ বস্তুটো ভগৱানৰ পৰা পাইছোঁ বা আমাৰ সেইটো পৰিৱেশে আমাক দিছে বা আমাৰ শৰীৰটো সেই ধৰণে গঠিত যে আমি এটা সন্তান প্ৰসৱ কৰিব পৰা ক্ষমতা ধৰি ৰাখোঁ গতিকে সেই বস্তুটোৰ ওপৰতহে আমি জ্ঞান লাভ কৰি আনকো জ্ঞান দিব লাগে